নতুন ঠাই এখনলৈ গ'লেই প্ৰথম কথা হ'ল কি সেই নতুন জেগাডখৰলৈ যোৱাৰ লগে লগে সেই ঠাইডখৰ প্ৰথম কথা হ'ল যে ডিষ্ট্ৰিক্টখনৰ জিলাখনৰ বিষয় ববীয়াজনৰ বিষয়ে জানিব লাগিব পুলিচ থানাখনৰ বিষয়ে জানিব লাগিব আৰু গাঁও প্ৰধানৰ বিষয়ে জানিব লাগিব সেই গাঁও প্ৰধানৰ যোগেদি সেই ঠাইডখৰৰ বিষয়ে আমি সকলো কথা জানিম প্ৰথম গুৰুত্বৰ কথাটো হ'লে কি যে আমি কেনেধৰণে ক'ত থাকিব থাকিলে ভাল হ'ব বা কেনি গ'লে ভাল হ'ব সেইটো আমাক প্ৰথম গাঁও প্ৰধানে যদি গাঁও অঞ্চল হয় গাঁও প্ৰধানে সহায় কৰিব লাগিব আৰু যদি নগৰ অঞ্চল হয় নগৰ অঞ্চল হ'লে আমি পুলিচ বিষয়া এছ পি বা প্ৰশাসনিক বিষয়াৰ যোগেদি আমি সহায় ল'ব লাগিব কেনি গ'লে ক'ত থাকিব পৰা সুবিধা হয় ক'ত থাকিলে আমাৰ বিপদ নহয় এই বিষয়কেইটা জানিবলৈ হ'লে প্ৰথমতেই জিলাৰ মূৰব্বী যদি নগৰত থকা হয় যদি গাঁৱত থকা হয় গাঁও প্ৰধানকে আদি কৰি গাঁৱৰ বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তি লগ ধৰি সু পথ বিচাৰি কেনেধৰণে পাওঁ ক'ত থাকিলে আমি বিপদৰ সন্মুখীন নহওঁ সেয়েহে প্ৰথমেই আমি গৈ চহৰৰ ব্যক্তি মুখ্য ব্যক্তিসকলৰ ফোনৰ নম্বৰাবিলাক সংগ্ৰহ কৰিব লাগিব পুলিচ প্ৰশাসনৰ নম্বৰবিলাক সংগ্ৰহ কৰিব লাগিব সেই নম্বৰৰ যোগেদি আমি আমাৰ থকা ফুৰা চকাৰ সকলো গুৰুত্ব প্ৰশাসনেই আমাক সকলো দিশ সহায় কৰি দিব সেয়ে প্ৰথম গুৰুত্বটো হৈছে কি আমি কাক প্ৰথমতে প্ৰধান্য দিব লাগিব সেই কথাটোৱে হ'লহি প্ৰথম হ'ল জিলাখনৰ মূৰব্বজনকে আদি কৰি আমি বাকী পাছৰ কামখিনি কৰাৰ প্ৰচেষ্টা হাতত ল'ব লাগিব